স্বাস্থ্য সেৱা খণ্ডৰ পৰিচালনাৰ নেতৃত্বৰ সমস্যাক ৰাজ্যখনে ভাল বেয়া দুইটা দিশেই চোৱা চিতা কৰিছে বুলি মই ক'ব বিচাৰোঁ যেনেকৈ আমাক এতিয়া চৰকাৰে বহুতখিনি সুবিধা প্ৰদান কৰিছে যেনেকৈ চৰকাৰী হস্পিতালসমূহত গ'লে মানে আমি কিছুমান বস্তু কিছুমান সুবিধা দেখিবলৈ নাপাওঁ লগতে আপোনাৰ চৰকাৰে আমাক ওৱান জিৰ' এইট এম্বুলেঞ্চখনৰ সুবিধা কৰি দিছে যোনখনে আমাক বহু ধৰণে সহায় কৰিছে ওৱান জিৰ' এইট এম্বুলেঞ্চখন থকাৰ বাবে কিছুমান ৰোগীক নিয়াৰ বহু নিবৰ বাবে আমাৰ বহু সুবিধা হয় কিছুমান ক্ষেত্ৰত বহু ধৰণে সহায় কৰিছে বাৰু ৰাজ্য চৰকাৰখনে কিন্তু কিছুমান ক্ষেত্ৰত মই ভাবোঁ যে কিছুমান ক্ষেত্ৰত তেওঁলোকে কৃপনালি কৰিছে যেনেকৈ এতিয়া আমাৰ চৰকাৰী হস্পিতালসমূহলৈ গ'লে মানে উপযুক্ত ঔষধ আমি নাপাওঁ যাৰ বাবে আমি কিছুমান বস্তু কিছুমান বস্তু আমি নিজেই কিনিব লগা হয় যিটো মই ভাবোঁ সেইটো উপযুক্ত নহয় সেইটো মেইন কথা নহয় কাৰণ কেলেই চৰকাৰী বুলি ক'লে মানে কিছুমান বস্তু আমাক সুবিধা কৰি দিব লাগে সকলোৰে সেইটো ক্ষমতা নাথাকিব পাৰে যে তেওঁলোকে কিছুমান বস্তু কিনি আনি তেওঁলোকে ব্যৱহাৰ কৰিব বা তেওঁলোকে ৰোগীক তেওঁলোকে ট্ৰিটমেণ্ট কৰিব তেনেকুৱা ধৰণে নাপাবও পাৰে নাথাকিবও পাৰে তেওঁলোকৰ লগতে আপোনাৰ চৰকাৰী হস্পিতালখনলৈ গ'লে মানে খুব লেতেৰা দেখিবলৈ পাওঁ মেইনটে'নেঞ্চ তেওঁলোকে ভালদৰে নকৰে যিটোৰ কাৰণে ৰোগীৰ বেছি সমস্যা হ'ব পাৰে বুলি মই ভাবোঁ লগতে আপোনাৰ চৰকাৰখনে কিছুমান পলিচি উলিয়াইছে যোনখিনি আমাক সহায় কৰিছে যোন যাৰ বাবে কিছুমান কিছুমান পইচা আমাক ৰেহাই কৰি দিছে চৰকাৰে যাতে ইমানটো পইচা দিলেই হ'ব বাকী পইচাখিনি ৰেহাই বুলি এটা এনেকুৱা স্কীম স্কেম উলিয়াই স্কীম উলিয়ায় যোনটো আমাৰ বাবে মই সুবিধা বুলি ভাবোঁ লগতে চৰকাৰখনে আপোনাৰ আমাৰ এতিয়া চৰকাৰী হস্পিতালবোৰত আমি দেখিবলৈ পাওঁ যে যনাৰ্ছবিলাক থাকে যোনবিলাক তেওঁলোকে হয়তো ভালদৰে চিকিৎসা নকৰে বা কিবা নকৰে যাৰ বাবে এখন চৰকাৰী হস্পিতাল মই ভাবোঁ বদনাম হৈ থাকে আৰু চৰকাৰে তাৰ বাবে এটা ভাল সিদ্ধান্ত ল'ব লাগে বুলি মই ভাবোঁ চৰকাৰখনে স্বাস্থ্য সেৱা খণ্ডৰ বহুখিনি সুবিধা কৰি দিব লাগে যাতে কিছুমান ৰোগীৰ সমস্যা নহয় লগতে আপোনাৰ এতিয়া চৰকাৰী হস্পিতাল এখনলৈ গ'লে মানে টিকেট কাটিবৰ বাবে আমি বহুত দেৰি লাইন ধৰিব লাগে যাৰ বাবে অলপ প্ৰব্লেম হয় কাৰণ কিছুমান ছিৰিয়াছ কিছুমান ছিৰিয়াছ ৰোগীও থাকিব পাৰে যাৰ বাবে তাত গৈ লাইন ধৰা সেইটো মই ভাবোঁ সেইটো ভাল নহয় সেইটো সেইটোৰ ওপৰত চৰকাৰে অলপ চকু দিব লাগে লগতে আপোনাৰ চৰকাৰী হস্পিতালসমূহত এনেকুৱা হয় বেড খালী নাথাকে কিছুমান ৰোগী হয়তো মাটিত বিচনা পাৰি শুব লাগে তেওঁলোকে তেনেকৈ তেনেকৈ পকাত তেনেকৈ বিচনা পাৰি পিনি তেওঁলোকে ট্ৰিটমেণ্ট ল'ব লগা হয় যিটো মই ভাবোঁ যে সেই বস্তুটো মানে মই গ্ৰহণ নকৰোঁ যে এনেকুৱা হ'ব লাগে চৰকাৰে তাৰ প্ৰতিও অলপ লক্ষ্য ৰাখিব লাগে তাৰ সুবিধা দিব লাগে চৰকাৰী হস্পিতালসমূহত বেডৰ সুবিধা দিব লাগে লগতে চেলাইন বেজী কিছুমানৰ সুবিধা দিব লাগে যাতে ৰোগীৰ কোনো ধৰণৰ সমস্যা নহয় বুলি মই ভাবোঁ